এই আপোনাৰ শৰ্মা ট্ৰেডাৰ্ছ হয়নে অঁ মই এতিয়া পাঁচ দিনৰ আগত এযোৰ মই জোতা অনলাইনত আপোনালোকৰপৰা বিচাৰিছিলোঁ আৰু অনলাইন মই সম্পূৰ্ণভাৱে কৰিছিলোঁ আৰু মই অনলাইনতে মোৰ পে'মেণ্টো কৰিছিলোঁ কিন্তু মই জোতাযোৰ কেতিয়ালৈ পাম আৰু যথেষ্ট দিনো হৈ গৈছে সেইকাৰণে ফোন কৰিবলগীয়া হ'ল ত' কথাটো হৈ গৈছে মানে মোৰ যথেষ্ট দিন হোৱাৰ কাৰণে আৰু মই ইয়াৰ একো আপডেটো লাভ কৰা নাই গতিকে মই আপোনালোকৰপৰা কিমান সময়ত পাম আৰু কেতিয়ালৈ পাম কি দৰে পাম সি তাক লৈ মানে আপোনাৰপৰা জানিব বিচাৰিলোঁ

হয় হয় অঁ অঁ নহয় তাৰ ওপৰত মানে কি ডেলিভাৰ বয়ৰ মোৰ কোনো তেনেকুৱা ধৰণৰ কণ্টেক তেখেতৰ নম্বৰ নাই বা আপোনালোকৰ কোনকেইজন ডেলিভাৰী বয় সিহঁতৰ ওপৰত মোৰ মানে একো আপডেট পোৱা নাই এতিয়ালৈকে সদ্যহতে একো আপডেট নোপোৱাৰ কাৰণে মানে আপোনাৰ মানে কম্প্লেক্সলৈ মই ফোন কৰিবলগা হ'ল

যথেষ্ট হয় হয় আপডেট হয় হয় নিশ্চয় অঁ পাম বুলি আশা কৰিছোঁ আৰু হয় মই অনলাইন পে'মেণ্টে কৰিছোঁ বগা ৰঙৰ হয় হয় কেম্পাছৰ

হয় সোনকালে হয়নে অঁ সেইটো তাৰ বিষয়ে জানিবলগীয়া হ'লে আপুনি বিশেষকৈ এটা কাম কৰিব আপুনি মোৰলৈ আপোনাৰ ডেলিভাৰ বয়জনৰে এটা নম্বৰ আপোনাৰ নম্বৰটো তেখেতৰ মোৰলৈ চেণ্ড কৰিবচোন আৰু তেতিয়া মই যথেষ্টখিনি আপডেট পাই থাকিব পাৰিম